অঁ কওকচোন অ অ অঁ এতিয়া মই বৰ্তমান ঘৰতে আছোঁ কি হ'লনো কওকচোন

অ কালিলৈ পাৰিম বাৰু অঁ আপুনি এতিয়া ফোনটো কৰিছে কোন গাঁৱৰ পৰা কোন জেগাৰ পৰা কৰিছে অঁ ৰাণা গাঁও অঁ অঁ পাৰিম পাৰিম পাইছোঁ পাইছোঁ পাৰিম আপুনি এটা কাম কৰিব তেতিয়া এ বস্তুকিটা আপুনি ফেন আৰু কি বুলি ক'লে বৰ্ড দুখন আৰু অঁ এইখন কি জ্বলি গ'ল চৰ্ত হৈছিলে অঁ বাৰু মই আপুনি এটা কাম কৰিব আপুনি বস্তুকেইটা আনিলে জানো স্কুললৈ অঁ অঁ ভাল কৰিলে বাৰু ঠিকে আছে আপুনি এটা কাম কৰিব কি ৰাওনা পাৰা ৰাওনা পাৰৰ এই ৰুমও দোকানীক চিনি পাই নহয় পায় তেওঁ তাতে ভাল বস্তু পায় ৰাওনা পাৰা ভিতৰত তেওঁ তাপায় আপুনি বস্তুকেইটা আনি থ'ব আনি থ'ব মানে আপুনি সোনকালে আনিব মই পুৱা বেলাৰ ভিতৰতে যাম মানে অলপ খাটনি হ'ব বস্তুকেইটা মেহনত কৰিব লাগিব নহয় অঁ ভাল ভাল তেওঁৰ তাতে ৰাওনা পাৰাৰ ভিতৰত ভাল অঁ দুইটা তাতে একে বস্তুৱে আনিব বিমানৰ তাপায় আনিব তাপা আনিলেও বেয়া নহয় বস্তুকিটা ল'ব টাইমত যে মই যাব পাৰোঁ মই আকৌ সেই টাইমত বা কি কাম ওলায় আপুনি নিজে যাব বস্তুকিটা একো নাই দোকানীয়ে দি দিব আপুনি বস্তু আৰু ভেজাল নকৰে দুইটাৰ তাতে একেই বস্তু পায় পইচা পাতি মই বিশেষ নাজানো আজিকালি বস্তু দামে আৰু বস্তু ডেইলিয়ে দাম বাঢ়িছে আপুনি গম পায়ে নহয় এ আপুনি মুঠতে এটা কাম কৰিব কি বস্তুকেইটা কিমান টাইমত আনিব মই ফোন এটা কৰি দিব অ অ হ'ব হ'ব মই যাম তাতে আপুনি বিলটো হ'লে ভালকৈ কৰিবলৈ মোৰ মেহনত হ'ব এই খাটনিটো খাটনিয়ে আৰু মোৰ অলপ মেহনত হ'ব আপুনি বিলটো পইচা পাতিকেইটা খেলিমেলি নকৰিব আৰু কাম আপুনি কামৰ কাৰণে টেনচন নল'ব কাম একদম ধুনীয়া কাম হ'ব আপুনি পইচা মুঠতে আপোনাৰ তিনি চাৰি হাজাৰ টকা মেকিং যাব আৰু অ

অ হ'ব হ'ব হেৰি বাৰু হ'ব আপুনি ৰাখক এতিয়া মই এফালে যাব লাগে মানে দেই হ'ব আপুনি ফোন এটা দিব অঁ হ'ব